আমাৰ ৰাজ্যৰ অতি সন্মানীয় এনেকুৱা নেতা বুলি ক'লে আমি প্ৰথমতে শংকৰদেৱৰ নামেই লওঁ শংকৰদেৱেই আমাক ধৰ্মীয় সকলোবোৰ দিশ আমাৰ দেখুৱাই থৈ গৈছে তেওঁ আমাৰ সমাজত যিবিলাক কীৰ্ত্তন ঘোষা ভাগৱত এই সকলোবিলাক আমাক আৰু দি থৈ গৈছে তেওঁ যি আমাৰ আদৰ্শ দেখাই থৈ গৈছে সেই আদৰ্শতে আমি আছোঁ জীয়াই সমাজ এখনত বাস কৰি আৰু নামঘৰ আমাক বনাই দি তেওঁ যে সেইটো বুজাইছিলে যে সকলো ধৰ্ম সকলো সম্প্ৰদায় আমি একত্ৰিত হৈ থাকিব লাগে সেই মূলমন্ত্ৰকে আমি লৈ আৰু নামঘৰ প্ৰতিষ্ঠা কৰিও আমি এক হৈ আছোঁ সকলোবিলাকে আমি একেলগে আছোঁ এইখিনিয়ে আমি তেওঁৰ পৰা শিকিছোঁ